হেল্ল' অ' বাইদ' কওক ব্লাউজ ব্লাউজ আপোনাৰ দুশ তিনিশৰ পৰা আৰম্ভ হয় আপোনাক বা কেনেকুৱা লাগে হা হা কি পেটিকোটো আপোনাৰ সেইখিনিমান ৰেটতে পাব আপোনাৰ বা মেখেলা চাদৰৰ আপোনাৰ দামটো হেৰি কুৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব আপোনাক বা কেনেকুৱা ধৰণৰ লাগে বা কি টাইপৰ বা লাগে কম কম দামী আপোনাৰ ছয়শ চাৰিশৰ পৰা আৰম্ভ হয় বাকী আপোনাৰ বাঢ়ি যায় আৰু কাপোৰৰ কুৱালিটিটোৰ লগত

চাদৰ আপোনাৰ কেন কেনেকুৱা ধৰণৰ চাদৰ লাগিব বা আপোনাক সেইটো চাব লাগিব চাদৰখনৰ অ' সেয়ে আপোনাৰ তিনিশ দুশ ইমান মান হ'ব চাগে পাটৰ মেখেলাৰ দামটো হ'ব দামটো আপোনাৰ সেই পাটৰ কাপোৰৰ দামটোতো জানেই আপুনি দহ বাৰ হাজাৰমান লাগিব আৰু হা হা অ' আপুনি আহিব অ' অ' অ'

দিয়ক বাৰু হ'ব দিয়ক বাইদ' আপুনি আহিব